হয় মই মানে দৰং ডিষ্ট্ৰিকত অঁ যাব খুজিছো খুজিছিলোঁ তাত মানে চাব লগা বস্তু কি কি আছে তাৰপিছত আকৌ অঁ তাত যান বাহনৰ সুবিধাটো সুবিধা আছে তাৰ পাছতে সুবিধা আছে মানে তাত থকাৰ সুবিধা খোৱা লোৱাৰ ব্যৱস্থা হয় চবখিনি বস্তুৰ সুবিধাটো আছে আৰু মানে থকাটো মানে হোটেলত হ'ব আৰু

তাৰপিছতে গ'লে মানে মই আপোনাৰ লগত চিনাকি হ'ম তাৰপিছত আকৌ আপোনাৰ নামটো অঁ নমস্কাৰ মোৰ নাম শ্ৰী কল্কী চৌধুৰী তাৰপিছত মানে কি সেইফালে চাবলগীয়া বস্তুবোৰ বহুত আছে আৰু জাগা চাবৰ কাৰণে যাব খুজিছিলোঁ আৰু বাকী আপোনাৰ আৰু খবৰটো ভালেই অঁ মোৰো ভালেই বাৰু তাত গ'লে মানে ফোন কৰিম আৰু যোৱাৰ কথা আছে মই আপোনাক ফোন কৰিম দিয়ক পিছত ঠিক আছে